আমাৰ অঞ্চলত প্ৰথমে এগৰাকী মহিলাই ব্যৱসায় কৰিছিল তেওঁ গৰু পুহিছিলে ছাগলী পুহিছিলে গৰু গাখীৰ বিক্ৰী কৰিছিলে ছাগলী বিক্ৰী কৰে তেনেকৈ তেওঁক বহুত লাভৱান হৈছিল তাৰপৰাই ময়ো অলপ শিকি মেলি ল'লোঁ আৰু ময়ো সেনেকৈয়ে এতিয়া গৰু আছে ছাগলী আছে হাঁহ কুকুৰা আছে হাঁহ কুকুৰা আছে সেইবিলাক পুহিবলৈ তাৰপৰাই পৰামৰ্শ ল'লোঁ প্ৰথমে লৈ মেলি এতিয়া ময়ো তাৰপৰা চাই চাই অলপ ময়ো নিজেও কৰিবলৈ শিকিলোঁ আৰু মোৰপৰাও এতিয়া বেলেগ বহুত কেইগৰাকী মহিলাই আমাৰ গাঁৱৰ ওচৰৰে কেইবাগৰাকীও মোৰপৰা জানি লৈছে কেনেকৈ পুহিব লাগে প্ৰথমতে তেওঁলোকেও প্ৰথমতে দুই এজনী দুই এটা গৰু ছাগলী পুহিছে আৰু এতিয়া তেওঁলোকে তিনি চাৰিটা সেই দুই এটাৰপৰা এতিয়া তিনি চাৰিটা পাঁচ ছটা সেনেকৈ হৈছে গৰু গাখীৰ বিক্ৰী কৰে ছাগলী বিক্ৰী কৰে আৰু হাঁহ কুকুৰাও বিক্ৰী কৰে সেনেকৈ কৰি তেওঁলোকে মোৰ ওচৰতে আহি আমি তেনেকৈ বহি মেলি আলোচনা কৰি সেনেকৈ পুহোঁ আৰু লগৰকেইজনীও এতিয়া মোৰপৰা চাই মেলি বিক্ৰী কৰি বিক্ৰী কৰি লাভ হৈছোঁ লাভৱান হৈছে

ছাগলী গৰু গাখীৰ ডেইলি এজনী গৰুৱে ডেইলি চাৰি লিটাৰ পাঁচ লিটাৰ গাখীৰ দিয়ে গাখীৰ বিকি তেওঁলোকে লাভৱান হৈছে আৰু আমাৰ ওচৰতে এগৰাকী মহিলা আছে তেওঁ দোকান আছে তেওঁ দোকানত আমি মানে গাখীৰবিলাক বিকিবলৈ দিওঁ বিক্ৰী কৰে কুকুৰা কণী বিকিবলৈ দিওঁ তাই দোকানতে আৰু হাঁহ কুকুৰা তেওঁ গধূলি মানে কুকুৰা হাঁহ লোকেল কুকুৰা লোকেল হাঁহ ব্ৰইলাৰ আদি বিক্ৰী কৰে তেওঁ দোকানতে ওচৰতে তেওঁ আমাৰ তাই বিক্ৰী কৰে তাতে আমি মানে দিওঁ কে জি ছিষ্টেমত তাই নিয়ে বিকিবলৈ ওচৰৰ গাঁওৰ মানুহে নিয়ে আৰু লোকেল কুকুৰা হাঁহ আনি মেলি নিয়ে আৰু সেইবিলাকেই দেখি দেখি আমাৰ দেখি মানে আমিও তাইৰপৰা দেখি মেলি মানে এতিয়া আৰম্ভ কৰিছোঁ ব্যৱসায় আৰু আমাৰপৰা ওচৰৰ আৰু বেলেগ মানুহেও আৰম্ভ কৰিছে তেনেকৈ ব্যৱসায় কৰিবলৈ গৰু ছাগলী পুহি হাঁহ কুকুৰা গাঁৱততো সেইবিলাকেই পায় গৰু ছাগলী পুহিব পাৰে হাঁহ কুকুৰা পুহিব পাৰে গৰু এতিয়া বাৰিষা দিনত এৰাল দিব লাগে খৰালি দিনত মেলি দিব পাৰে এতিয়া মেলি দিলে পথাৰত চৰেগৈ আৰু গধূলি বিচাৰি আনিব লাগে তেনেকৈ আৰু আনি পেলাই আনিবগৈ লাগে বান্ধিব লাগে ৰাতিপুৱা আৰু গাখীৰ খীৰাই মেলি সেই ওচৰত সেই দোকানতে বিকি গাখীৰ দিওঁগৈ গাখীৰ আৰু ওচৰৰ সেই মহিলাবোৰো এতিয়া তেনেকৈ ব্যৱসায় কৰিছে আৰু ইজনীৰপৰা ইজনী চাই মেলি গাঁৱত সেইবোৰে কাম কৰিবলগীয়া হয়